অঁ কি কৰিছে ভালনে ভাত খালেনে নাই বনাইছে নাই খোৱা বনাইছেহে আমাৰ দেৰি আছে এতিয়া হেৰি এতিয়া কি কাম কৰি আছে ঘৰত পঢ়া শেষ হ'ল নেকি পঢ়া শেষ হ'ল যদি হেৰিকে কৰা নেকি এই মুখা বনাবলৈ শিকা নেকি তুমি যদি শিকা যোগাযোগ কৰিবা চামগুৰিৰ হেমচন্দ্ৰ তাতে শিকা যদি শিকিব পাৰা যোগাযোগ কৰি বাঁহ কাঠি বাঁহ কাঠক বেতৰ এনেকুৱাখিনি কৰিব লাগিব কাম কৰি কাঠি চাঁচিব লাগিব কাঠি চাঁচিব পাৰিবানে নোৱাৰা আকৌ অঁ কাঠি সৰু সৰুকৈ কাঠিখিনি চাঁচিব লাগিব চাঁচি তাৰ আকৌ মুখা বনাবলৈকে তেওঁলোকে শিকাই দিব কেনেকৈ বনাব লাগে কেনেকৈ কাটি কৰিব লাগে তাৰ পিছত আকৌ সেইখিনি কৰাৰ পিছত ৰং পেইণ্ট মাটিৰ কামো কৰিব লাগিব মাটি বাঁহ ৰং আৰু মাটি কাপোৰ এনেকুৱাবিলাক লাগিব নহয় মাটিয়েটো কুমাৰ মাটি লাগিব মাটিখিনিয়ে বনাব লাগিব ৰং পেইণ্টখিনি কৰিব লাগিব তেওঁলোকে দেখুৱাই দিব কেনেকৈ বনাব লাগে কি মুখা বনাই কি মুখা কি ৰং কি ডিজাইন দি বনাব লাগিব কাঠী কামি কৰি এইখিনি দেখুৱাই দিব বুজাই দিব আৰু সেইখিনি বনাই হ'লে নিজেও কিছুমান কাম কৰিব পাৰি আৰু সেইখিনি বনাই লৈ বেচি কিনি তেওঁলোকেও কিবা এটা আপোনাক দিব মূল্য যিটো মুখাৰ যিটো প্ৰাপ্য পাব লাগে সেইটো হিচাপতে আগলৈয়ো নিজৰো বিদ্যা এটা হ'ব

পইচা এনেই এতিয়াতো দিব নালাগে পইচা পইচা মানে সেইখিনি ফ্ৰী অঁ ফ্ৰীকৈয়ে শিকাই দিব কেতিয়াবা বস্তু বস্তুবোৰ কিনিবলৈ দিবলৈ আকৌ যোগাযোগ কৰিব লাগিব সেই বস্তুখিনি বেছি মেলি ধুনীয়াকৈ যদি ভাল হয় তেওঁলোকে তাত ৰাখিব বা বাহিৰলৈ কিছুমান জেগালৈও পঠিয়াইও দিব বাহিৰৰ দেশত আকৌ সেইখিনি চবেই শিকিব পাৰি ল'ৰা ছোৱালী বুলিবলৈ নাই চবেই শিকিব পাৰি মাত্ৰ নিজৰ হেৰিতো লাগিব উৎসাহতো লাগিব শিকিবলৈ ইয়াত আৰু ল'ৰা ছোৱালী বুলি কি কামত ল'ৰা ছোৱালী আছে সকলোৱে চব কাম কৰিব পাৰে ছোৱালীয়েতো বহুত বহুত ডাঙৰ ডাঙৰ কাম কৰিছে নহয় বাৰু কৰিব পাৰে অঁ অঁ অঁ লগৰ যদি আছে সিহঁতকো কৈ মেলি যোগাযোগ কৰি পেলাই এতিয়া সেইখিনি ভালকৈ কৰে নিজেও আগলৈও পোণপটীয়াকৈ বোলে আমিও কিবা এটা মই কৰোঁ নিজৰ ব্যক্তিগতেও কৰিব পাৰিব কিবা এটা শিকিলৈ বিদ্যাটো শিকিলে অঁ অঁ এচ আইয়ে মিনিষ্টাৰবোৰক আগলৈ নিজেও জীৱিকাৰপৰা নিজেও আৰু অইনকো দুটা শিকাব পাৰি এনেকৈ হেৰিকণ বাঢ়ি বাঢ়ি গৈ থাকিব জেগাতো গতিকে বিক্ৰী অঁ বিক্ৰী কৰিব পাৰিব ৰাখিব যদি ভালকৈ তেওঁ মই বোলে এইখিনিতে বা দহজনী ছোৱালীক আজিকালি ছোৱালীবিলাকে ডাঙৰ ডাঙৰ কিমান কাৰবাৰ কৰিছে কৰি পেলাই সেইখিনি নিজেই পঢ়া শুনাৰ খৰচখিনি উলিয়াইছে নিজৰো ঘৰতো খৰচ কৰিছে ঘৰৰ মানুহৰ কোনো হেৰি নিবিচাৰাকৈ তেওঁলোকে চলি থাকিব পৰা হৈছে যদি শিকে শিকিলে যা যোগাৰ কৰি কথা বাৰ্তা পাতি বোলে আমি শিকো মন গৈছে যদি হয় আৰু শিকি লোৱা মই হেৰি কৰি দিম বাৰু যোগাযোগ কৰিম আমি

যোগাযোগখিনি কৰি মেলি ৰাখি আৰু যদি হয় শিকা শিকিলে আহিবা কথা বাৰ্তা পাতি অঁ ময়ো সেইখিনি হেৰি কৰিছোঁ বাৰু আমি ইয়াতে আমাৰ আৰু ল'ৰা ছোৱালী ওলাব

মুখা হেৰি আৰু বাঁহ বেতৰ তাত আৰু অন্য কাম নকৰে তাত অকল মুখাহে অনাবৰত বিভিন্ন ধৰণৰ যাৰ যি মুখাৰ কেনেকুৱা ৰং বন দি বিভিন্ন ধৰণৰ মুখা বাঁহ ছাহ সেইবোৰ আৰু লৈ যাব পাৰি বোলে বাঁহকেইটা আনি কাঠিকেইটা বোলো মই ঘৰতে আজৰি সময়ত তুলি লৈ যাওঁ তাত হেৰি কৰি পেলাই কাপোৰ অকণ ঘৰৰে লৈ যাওঁ হ'লেই পাতলা পাতলা বগা চফা কাপোৰ কুমাৰৰ মাটি লাগিব কাপোৰ চাপোৰ লৈ গৈ মেলি যেনিবা সেইখিনি মেৰিয়াই কৰিয়াই দিয়ে মাটিতো তাতে দিব মাটি তাতে পাব আৰু ইয়াতনো কুমাৰৰ মাটিনো ক'ত পাব ইয়াতে কুমাৰৰ মাটি নাপায় তেওঁ যোগাযোগ কৰি ক'ৰবাৰপৰা আনিব আনি বনাব লেও দিব লাগিব লেও দিয়া পিছত আকৌ শুকালে আকৌ ৰং পেইণ্ট কৰিব লাগিব কৰি কৰি আৰু অঁ ৰংটো কিনিয়ে আনিব পাৰি তাকো হেৰি কৰি দিব তাত যেনিবা আকৌ পইচা পাতিৰ তোমালোকৰ হেৰি খৰচসমূহ হেৰি কৰি দিব তেওঁলোকে কিনি নিব ভাল মুখা হ'লে ভাল দাম পাব

চামগুৰিৰ মুখা গৈ আছে তাতে বিক্ৰী হৈ আছে নি আছে বাহিৰৰ দেশৰ মানুহ আহি চামগুৰিৰ মুখা শিল্প বুলিলে কিমান বিখ্যাত গ'লে ভাল আৰু গ'লে অঁ ঘৰতো পাতা পাতি মেলি আৰু হা আৰম্ভ হ'ব আৰম্ভতো হৈয়ে আছে নহয় আৰু তাতে এতিয়া বা কেতিয়া বুলিবলৈ নাই সত্ৰ সত্ৰতে শিকাই সত্ৰৰ মুখতে আছে জেগা আছে তাৰপৰাতো সেইখিনি বনাইও দেখেও মানুহেও বাটেদি যোৱা মানুহো দেখিয়ে থাকে চবেই দেখি থাকে কিছুমানে সোমাই চায়ো যায় ঠিক কেনেকৈ কৈছে তালৈকে যদি গ'লে আৰু অঁ গ'লে যাবা আৰু সেইখিনি তোমালোকৰ ওপৰত কথা যদি বোলে মোৰ কিবা এটা কৰি খাওঁ আজিকালি আৰু চাকৰি তাকৰি কাৰণে বহুত হেৰি হৈছে নহয় অঁ চাকৰি পাবলৈ টানেই হ'লেও পঢ়ি শুনি কিমান বেকাৰ হৈ ঘূৰি ফুৰিছে পঢ়া শুনা কৰি টকা পইচা খৰচ কৰি একো ইনকম নাই চাকৰি বিচাৰি সিহঁতৰ মানে কিছুমানৰ হেৰি বয়সে গৈছেগৈ চাকৰিকাল গতিকে সেই তেনেকৈ কৰি মেলি

আৰু অঁ এতিয়া আৰু কিবা সুধিবা নেকি অঁ তেতিয়াহ'লে হ'ব